হেল্ল' কোনে ক'লে বাৰু হয় হয় মই ইষ্টাফ মেম্বাৰে কৈ আছো তাৰ কওকচোন

অঁ ঠিক আছে হ'ব দিয়ক

অঁ বাৰু আমি চেষ্টা কৰিম আপুনি কেইমান বজাত ব্ৰেকফাষ্ট ল'ব জানো অঁ অঁ

অঁ ঠিক আছে বাৰু অঁ ঠিক অঁ অঁ এতিয়া সময়টো ঠিক আছে বাৰু মই দুইটাৰে সময়টো নোট কৰি থৈ দিছোঁ আৰু লগত কি দিম বাৰু আপোনাক

ঠিক আছে মই আপোনাৰ গোটেইকেইটা সময়েই নোট কৰি থৈ দিছোঁ আপুনি কি কি খাব সেইটো বস্তু মই নোট কৰি থৈ দিছোঁ ঠিক আছে থেংক ইউ মেম আপুনি ফোন কৰাৰ বাবে আমি আপোনাৰ বাবে সকলোখিনি সা সুবিধা দিবলৈ চেষ্টা কৰিম ঠিক আছে ধন্যবাদ